জন্মসূত্ৰে মোৰ মাতৃভাষাটো হ'ল অসমীয়া সেই কাৰণে স্কুলতো মোৰ প্ৰিয় বিষয়টো হ'ল অসমীয়া অৰ্থাৎ জন্মৰে পৰাই মাতৃভাষাটো অসমীয়া হোৱা হেতুকে কথন পথন আৰু লিখনৰ ক্ষেত্ৰত সুবিধা হৈছিল আৰু শেষলৈ স্কুলতো মোৰ প্ৰিয় ভাষাটো হৈছিলগৈ অসমীয়া অসমীয়া ভাষাটো এই কাৰণেই ভাল পাইছিলোঁ যাতে এই বিষয়টোৰ যোগেদিয়েই মই নিজকে সমাজৰ আগত অসমীয়া হিচাপে চিনাকি দিবলৈ যিমান পাৰোঁ সিমান চেষ্টা অব্যাহত ৰাখিছিলোঁ দেশ অনুসৰি সকলোৰে মাতীভাষাটো বেলেগ বেলেগ সকলোৱেই নিজৰ মাতৃভাষাটো প্ৰাধান্য দিয়া দেখা যায় গতিকে মইও মাতৃভাষাটো অৰ্থাৎ অসমীয়া ভাষাটো বিশ্ব দৰবাৰত চিনাকি দিবলৈ প্ৰস্তুতি চলাই আহিছোঁ নিজৰ মাতৃভাষাটোক যেতিয়া স্কুলত এটা বিষয় হিচাপে পাইছিলোঁ তেতিয়া সেই বিষয়টোৰ প্ৰতি তাক জানিবলৈ আৰু বেছি আগ্ৰহী হৈ পৰিছিলোঁ স্কুলত আমাক অসমীয়া মাধ্যমতে পঢ়োৱা হৈছিল কাৰণে অসমীয়া বিষয়টো শিকাৰ ক্ষেত্ৰত মোৰ বহুত বেছি সহজ হৈ পৰিছিল এনেকুৱা কিছুমান কাৰণতেই স্কুলত মোৰ প্ৰিয় বিষয় হৈ পৰিছিল অসমীয়া বিষয়টো